প্ৰযুক্তিৰ ব্যৱহাৰে মোৰ মতে আৰক্ষীসকলক তদন্ত কৰাত বহু ধৰণে সহায় কৰিছে এই সহায়সমূহৰ ভিতৰত আটাইতকৈ বিশেষ সহায় যোনটো মই ভাবোঁ যে আৰক্ষীসকলে বিশেষকৈ উপকৃত হৈছে সেইটো হৈছে চি চি টিভি কেমেৰা এটা চি চি টিভি কেমেৰা যেতিয়া এটা ফেক্টৰী এখন দোকান নহ'লে এখন ৰেষ্টুৰেণ্ট এখন বিদ্যালয় এইবিলাকত লগোৱা থাকে তেতিয়া যদি এজন চোৰে কিবা প্ৰকাৰে যদি বস্তু এটা চুৰ কৰি লৈ গুচি যায় তেতিয়া পুৰণি দিনত তেখেতক ধৰা পেলোৱাটো ওচৰা ওচৰিকৈ সম্ভৱেই আছিল কাৰণ আগৰ দিনত কেৱল চুৰজন কোন হ'ব পাৰে তাৰ এটা অনুমানহে কৰিব পৰা হৈছিল আৰু সেই অনুমানৰ ক্ষেত্ৰত গৈ লৈ পেলাই এজন চুৰক ধৰা হৈছিল এই অনুমানটো এশ শতাংশই যে শুদ্ধ হ'ব তাৰ কোনো কথা নাছিল কেতিয়াবা চুৰ নকৰা মানুহক চোৰ ধৰে আৰু চুৰজন বাচি থাকে কিন্তু এতিয়া যেতিয়া চিটি চি চি টিভি কেমেৰা প্ৰযুক্তি প্ৰযুক্তিয়ে আমাক দিলে এতিয়া চি চি টিভি টিভি কেমেৰা থাকে এজন মানুহে কি কাম কৰিছে কেতিয়া কৰিছে কোন সময়ত কৰিছে কেনেদৰে কৰিছে কি চোৰ কৰিছে সকলো ধৰণৰ বস্তু আমাক চি চি টিভি কেমেৰাই দেখুৱাই দিয়ে সেইটো আমি লাইভ চাব পাৰোঁ এটা চি চি টিভি কেমেৰাত কি কৰি আছে কেনেদৰে চুৰ কৰি আছে যোনটো তেখেতৰ কাণ্ড কাৰখানা দেখি এটা চোৰৰ নিজৰ পোচাক দেখিলে বোলে আমি ক'ব পাৰোঁ চুৰৰ চেহেৰা দেখিলে বোলে আমি ক'ব পাৰোঁ তেনেদৰে আমাক চি চি টিভি কেমেৰা এটা বস্তু আৰক্ষীসকলক তদন্ত কৰাত বিশেষ সহায় কৰিছে আৰু এটা আছে আগৰ দিনত হয়তো আৰক্ষীসকলে কেৱল খোজ কাঢ়ি বা দৌৰি বা ইটো সিটোৰ পাছত দৌৰি পেলাই এজন চুৰ ধৰিবলগীয়া হৈছে কিন্তু প্ৰযুক্তিবিদ্যাৰ বঢ়াৰ পাছত এখন যেতিয়া গাড়ী এখন এজন পুলিচে পায় সকলো ধৰণে গৈ লৈ পেলাই এজন চুৰক ধৰোঁতে বা এটা অপৰাধিক ধৰিবলৈ তেওঁলোকে বেছি সময় নালাগে দুই মিনিটৰ ভিতৰতে ইঠাইৰ পৰা সিঠাইলৈ গাড়ীত গৈ পেলাই ধৰি লৈ আনিব পাৰে আৰু হৈছে আগৰ দিনত কেৱল লাঠি থাকে পুলিচৰ ওচৰত লাঠি থকাৰ বাবে পুলিচৰ ওপৰত বেছি ভয় নাখাইছিল এজন চোৰ বা এজন অপৰাধীয়ে কিন্তু আজিৰ দিনত যেতিয়া এটা পুলিচে এটা বন্দুক হাতত লৈ থাকে তেতিয়া অপৰাধী বা এজন চুৰ সদায় ভয় খায় আৰু সেইদৰেও এজন তদন্ত কৰাত বা এখন প্ৰকৃত সমাজ চলাই ৰখাত প্ৰযুক্তিবিদ্যাৰ বিশেষ সুবিধা আছে বুলি মই ভাবোঁ আৰু এটা ধৰণৰ হৈছে যদি এখন কৰ্টত গৈ লৈ পেলাই এটা মানুহে মিছা কথা কৈছে বা তেখেতৰ যদি সত্যতাটো প্ৰমাণ কৰিবলৈ যায় তেতিয়া আমাক প্ৰযুক্তিবিদ্যাৰ আৰু এটা যন্ত্ৰ আছে যোনটোক কয় লাই ডিটেক্টৰ মেচিন ত' লাই ডিটেক্টৰ মেচিনৰ দ্বাৰাও এজন পুলিচ বা এটা এখন ক'ৰ্ট এখন প্ৰশাসনে এটা এজন মানুহে সত্য কথা কৈছেনে অসত্য কথা কৈছে তাৰ ওপৰত নিৰূপণ কৰিব পাৰে এটা লাই ডিটেক্টৰ মেচিনে ক'ব পাৰে যে সেই ব্যক্তিজনে কিমান সত্য কথা কৈছে অসত্য কথা কৈছে মোৰ মতে প্ৰযুক্তিবিদ্যাই এনেধৰণেই আৰক্ষীসকলক তদন্ত কৰাত সহায় কৰি আহিছে ধন্যবাদ